হেল্ল' কোনে কৈছে অঁ কোনে কৈছে অঁ অঁ কওক বাইদেউ মোৰ ডিব্ৰুগড়

অঁ অঁ আহিব অঁ আহিব ভালেই পাৰ্ক আছে জগন্নাথ মন্দিৰ এনেকে চাবলগীয়া বহুতখিনি বস্তু আছে তাৰপৰা এইফালে শিৱসাগৰত শিৱদৌল পুখুৰী ৰংঘৰ কাৰেংঘৰ ৰজাদিনীয়া সকলো চাব পাৰিব ও অঁ অঁ অঁ আহিব পাব হোটেল পাব লজ এইবিলাক থকা খোৱা সুবিধা সকলোখিনিয়ে আছে অঁ ফেমেলি আহিব অঁ অঁ ও ভালেই অঁ আছোঁ এনেই অঁ আপোনালোকে গোটেইখিনি আহিব আহিব মিলিজুলি গাড়ী লৈ আহিব খানা পিনা খালোঁ ও অঁ আপোনালোকে গাড়ী লৈ আহিব অঁ অঁ ফুৰিব তেতিয়াহ'লে ডিব্ৰুগড়ত ফোন কৰিব তেতিয়া আহিলে মানে ডিব্ৰুগড়ত অ ডিব্ৰুগড়ত ফুৰিব তাৰপিছত শিৱসাগৰ সেতি এইখিনি গোটেইখিনি ফুৰি মেলি ধুনীয়াকে যাব পাৰিব অঁ এতিয়া কি কৰিছে অঁ অঁ অঁ

অঁ অঁ ঠিকেই লাগিব

ভালে অঁ আহিব আহিব ধুনীয়া জেগা আছে চব চাই যাব পাৰিব চাই মেলি ধুনীয়াকে যাব পাৰিব আমাৰ মানুহজন ল'ৰা ছোৱালী দুটা মই

নাই তেনেকে একো এইবোৰ সৰু সুৰা কিবা এটা অঁ অঁ হ'ব বাৰু দিয়ক তেতিয়াহ'লে আহিব দেই অঁ অঁ ঠিক আছে